হেল্ল' হেল্ল' অঁ কওক এই আছোঁ এনেই ঘৰৰ কাম বন কৰি বৰষুণ আহিছে বাহিৰৰ কাপোৰ কানিবোৰ সোমোৱাই লৈছোঁ অঁ কওকচোন অঁ অৰুণোদয় ফৰ্ম আহিছে নেকি এতিয়া অঁ তই পাৱ পাৱনে নেপাৱ নাপাওঁ আকৌ মই এতিয়ালৈকে কেইবাবাৰো ফৰ্ম দিলোঁগৈয়ে পঞ্চায়ততো এবাৰ দিছিলোঁ আকৌ এইবোৰ হেৰিটো গোঁহাই টেকেলা নামঘৰত এবাৰ লৈছিলে তাতো দিছিলোঁ এতিয়ালৈকে দেখোন আমাৰ একো নামেই অহা নাই তই ক'ত কেনেকৈ কি কৰি পাইছিলি অঁ অঁ অঁ

অঁ আমি বাৰু অনলাইন কৰা নাছিলোঁ অৰুণোদয় কেন্দ্ৰত আমি ডাইৰেক্ট এবাৰ সেই গোহাঁই টেকেলা নামঘৰত দিছিলোঁ তাৰপৰা আকৌ এই পঞ্চায়তত জমা দিছিলোঁ পঞ্চায়ত আকৌ পোৱা নাই সেইটো পাই চাগে আমাৰ নাম অহা নাই অঁ অঁ ফৰ্মখন এতিয়া ক'ত পাম পঞ্চায়ত অৰুণোদয় কেন্দ্ৰত

অঁ

অঁ অঁ তাত ডকুমেণ্টছ কি কি লাগিব বা অঁ অঁ

হ'ব বাৰু তেতিয়া কাইলৈ হ'ব তেতিয়া কাইলৈ কৰিমগৈ দেই অঁ হ'ব